হেল্ল' অঁ এই আছো ঘৰতে আছোঁ এই কিবা এটা কাম কৰি আছো অঁ হয় নেকি কেইনা হয় নেকি আৰু কি অসুখ হৈছে অঁ হয় নেকি তেতিয়াহ'লে কে নিয়া গৈছে তিনিদিন হ'ল হয় নেকি এতিয়া হ'ল কি এ কোন আছে তাতে এতিয়া মেডিকেলত অঁ হয় নেকি এতিয়া যাবতো লাগিছিলেই এতিয়া কিহেদি যাব দুয়ো নহ'লে যাওঁ একেলগে কেনেকৈ কি সুবিধা কৰা যায় কি কি সুবিধা অঁ ৰাতিপুৱা কি সুবিধা কৰা যায় কই কেনেকৈ যাব পাৰে সেনেকৈ গাড়ীতে যাওঁ নেকি না বাইকেদি অলপ অসুবিধা হ'ব দেখোন ঠাণ্ডাৰ কথা ঠাণ্ডাৰ কথাতো অলপ অসুবিধা হ'ব দেখোন অঁ এতিয়া বৰ্তমান খাদ্য ঠিকে আছে না আবু ভালে আছে আদ্য না ব বেছি বেয়া হৈছে একোটো ইয়াতে না জেনেৰেলতে আছে না না কিবা হেৰিয়ত লৈ গৈছে হয় নেকি এতিয়া মাতবোল মাতবোল আছেনে নাই দে দে হ'ব তেনেহ'লে আমি কালিয়ে ৰাতিপুৱা ওলব লাগিব সোনকালে দেৰি কৰিব লগা নাই অঁ দে ঠিক আছে হ'ব